ককা নমস্কাৰ ককা নমস্কাৰ আপোনাৰ ভাল নহয় গা গা মূৰ ভালে আছে

হয় ককা আজিকালি আপুনি গান চানবিলাক শুনে নাই এই ভূপেন হাজৰিকাৰ গান শুনে যে আপুনি এই কালেকশ্যনবিলাক আছে নহয় ন আপোনাৰ হাতত ভূপেন হাজৰিকাৰ গীতৰ কালেকশ্যনবিলাক হয় সেয়া বৰ্তমান প্ৰজন্মৰ সেইয়া মানে চিন্তা চৰ্চাৰ অভাৱ তেখেতৰ গীতৰ যিটো গভীৰতা সেই গভীৰতাখিনি অনুভৱ কৰিব পৰা নাই ছাগৈ

হয় হয় তেখেতৰ বিষয়ে গীতৰ বিষয়ে অকণমান ক'ব নেকি আপোনা ৰভাল লগা গীতবোৰৰ বিষয়ে মন গৈছে মানে আজি শুনিবলৈ

হয় নাপায় নাপায় তেখেতৰ স গা গীতসমূহত তাৰমানে যি শব্দৰ ঝংকাৰ বা গভীৰতা এটা এটা শব্দই যেনেদৰে মানে গধুৰ অৰ্থ বহন কৰি আছে সেইয়া আচলতে বিবেকবানসকলেহে সেই গীতসমূহৰ অৰ্থ বুজি পাব

হ'ব বাৰু দিয়ক ককা অঁ গানবোৰ শুনো হয় হয় মতাৰ বাবে ধন্যবাদ হয়